অঁ মোৰ এন পি এছ এড্ৰেছটো ভুল হৈ আছে মইতো পুৰণা জেগাৰপৰা আকৌ নতুন জেগালৈ গৈছোঁ এতিয়া নতুনকৈ আকৌ মোৰ এড্ৰেছ দিব লাগিব মই নতুনকৈ আকৌ এড্ৰেছটো শুধৰাই দিবলগীয়া হ'ল মই এতিয়া বনগাঁৱত আছো মোৰ মোৰ জিলা মাজুলী

পি এন এন নাম্বাৰ সাত আঠ চাৰি পাঁচ শূন্য শূন্য এক